সাধাৰণতে নাৰিকল গছ কলগছ শাল চেগুণ সোণাৰু ভেদাইলতা নৰসিংহ মানিমুনি পনৌনোৱা গজসিংহ এই গছবোৰে সাধাৰণতে বচাই ৰখাতো অতি কঠিন যিহেতু গৰমৰ দিনত গছবোৰ হাবি জংঘলেৰে নধৰা হৈ পৰে তেতিয়াই সেই হাবি জংঘলবোৰ চাফা কৰি গছজোপা গৰু ছাগলীয়ে খাব নোৱাৰাকৈ এটা বেৰা মৰা মাৰি দিওঁ তাৰ উপৰিও গছ তলৰ গছজোপাৰ তলৰ জাবৰ জোথৰবোৰ চাফা কৰি ৰাখোঁ অন্যহাতে ঠাণ্ডাদিনত অতিপাত খৰাং হয় সেই খৰাং হোৱাৰ লগে লগে গছবোৰ শুকাই যাবলৈ ধৰে শুকাই যোৱাবলৈ ধৰাৰ লগে লগেই পথাৰৰ পৰা মাটি আনি গছৰ গুৰিয়ে গুৰিয়ে দিওঁ লগত গোবৰ দিওঁ আৰু প্ৰতিবাৰ দিনেই দুবাৰ তিনিবাৰকৈ পানী দিওঁ অতিমাত্ৰা খৰাং হোৱাৰ ফলতো মানে গছবোৰ মৰি যাবলৈ ধৰে তেতিয়া সেই গছবোৰ মই সযতনে বচাই ৰাখোঁ অকল ময়ে নাৰাখো মোৰ ঘৰৰ মোৰ স্বামীও সেই গছ প্ৰতিজোপা গছৰ প্ৰতি তেওঁৰ আদৰ যত্ন কৰি ৰাখে এনেদৰে মই গছবোৰ উপকৰণ কৰি ৰাখিছোঁ